আচ্ছা কাপোৰ কানিৰ ওপৰত মই ক'বলৈ গ'লে আগৰ যি তুলনাত বৰ্তমানৰ কাপোৰ কানিবিলাক বৰ কিছুমান কম্ফৰ্টেব'ল বুলি ক'বও পাৰি যেনে ধৰক আজিকালি আপোনাৰ ফেশ্বন শ্ব' বিলাকত দেখা যায় বিভিন্ন ধৰণৰ কাপোৰ পিন্ধে কিছুমানে ফটা কাপোৰো পিন্ধি ওলায় কিছুমানে কিবা পায়জামাৰ নিচিনা কিছুমানে হাফ্ পেণ্টৰ নিচিনা আমি যিবিলাক মানে এনেকুৱা মনলৈ আহে কেতিয়াবা দেখিলে কাপোৰ কানিবোৰ এই আগত চাৰ্কাছ চাওঁতে আমি সেই জ'কৰ বিলাকে পিন্ধিছিলে জ'কৰ যিবিলাক জ'কৰ মানে বহুৱালি কৰি থাকে জ'ক্কৰ বিলাক ঠিক তেনেকুৱা কাপোৰ কিছুমানো আজিকালি মানে সমাজত দেখিবলৈ পোৱা যায় ওলালে মেলিলে বজাৰে সমাৰে দেখা যায় দেখিলে মানে মনলৈ কিছু ভাৱ জাগি উঠে বুজিছেনে যেনে আগৰ কাপোৰ কানিবিলাকৰ শালীনতা ভাৱ এটা আছিল শালীনতা ধৰক কাপোৰ কানিবিলাক আৰামদায়ক আছিল মানে মানুহে দেখা মানুহেও দেখা মানুহৰো লাজ নালাগে আৰু পিন্ধা মানুহৰতো কথাটো বেলেগই এতিয়া বৰ্তমান মানে যিটো অৱস্থা হৈছে মই সেইটো ক'ব গৈছোঁ যে কাপোৰ কানিবিলাক কিছু পৰিমাণে কমি আহিছে মানুহৰ গাত কাপোৰবিলাকৰ মানে আচলতে দাম বেছি কাৰণেই হ'ব পাৰে কম কম কাপোৰ পিন্ধিবলৈ ভাল পাই কিছুমানে আৰু মতা মানুহৰ গাত কাপোৰবিলাক ল'ৰাবিলাকৰ কাপোৰবিলাকটো আজিকালি ধৰ ফেশ্বন শ্ব'ৰ লগত বদলি হৈ গৈছে ধৰক মানে এনেকুৱা হৈছে যে আপুনি সেই কাপোৰটো মানে মানুহে বাহিৰত পিন্ধি যে আহিব পাৰে এতিয়া আমি মানে অলপ চিন্তাৰ বিষয় হৈ যায় আমি দেখিলে ভাবোঁ যে এইটো ফটা কাপোৰটো পেণ্টটো পেণ্টটো আধা ফটা আধা কাপোৰ উৱলি যোৱা টাইপৰ সেইবিলাক বোলে ফেশ্বন ল'ৰাবিলাকক সুধিলে তেওঁলোকে কয় এইটো বোলো কিয় পিন্ধিছ কি বস্তু এইটো কেনেকুৱা ডিজাইন এইটো সিহঁতে কয় যে নাই এইটো এয়াৰ কণ্ডিচন আজিকালি নতুন ফেশ্বন আপুনি বুজি নেপাব বোলো অঁ হয় নেকি তেতিয়া তেওঁলোকে তেনেকেই পিন্ধি ভাল পায় যেতিয়া আৰু আমি ক'বলৈনো কোন আৰু সেইবিলাকৰ মূল্যটোও কম নহয় আমি ভাবোঁ সেইবিলাক বহুত কম দামতে পাই নেকি চাগে এনেকুৱাকে পিন্ধিছে আৰু এনেকে বুলি কিন্তু কথাটো নহয় সেইটোৰ দামটো বেছিহে বোলে সেইটো বোলে বিভিন্ন ধৰণে সেইটো বনাই তেনেকে তাৰ সূতাবিলাক উলিয়াই দিয়ে উলিয়াই উলিয়াই সেইটো এটা ডিজাইন বনায় বনায় তাৰপিছত আমি দেখিলে দেখো সেইটো ফটা হোৱা কিন্তু তেওঁলোকেহে জানে সেইটোৰ মূল্যটো কিমান সেনেকুৱা এতিয়া গতিকে কিছুমান মানে এতিয়া ধৰক পায়জামাৰ নিচিনা কিছুমান কাপোৰ ওলাইছে আজিকালি ফেশ্বন আমিতো সেইটো কিবা তাৰমানে পাঁচ ছয় মিটাৰমান কাপোৰ হয়তো লাগিব নেকি এটা পেণ্টত হয়তো তেনেকুৱা যেনো লাগে আৰু তলফালে চেপা আৰু মাজত একেবাৰে এটা মস্ত বেলুনৰ নিচিনা আৰু ওপৰত সেইটো আমিতো তাৰ নামো নেজানো হয়তো দেখিছোঁহে কিন্তু ইমান এটা ভালকৈ তাৰ বিষয়ে আমি সোধাও নাই আৰু এইবিলাক বস্তু দেখিব সুধিবলৈ মনো নাযায় কিন্তু আগৰ দিনত যিটো এতিয়া ধুতি আছিলে ধুতিৰ ধুতিৰ আৰ্হিৰে হয়তো এইটো বনাই লৈছে তেওঁলোকে সেইটো অঁ গতিকে ধুতিখন ধুতিখন পিন্ধিলে আমাৰ যিটো মানে হাইজেনিক বোলো চাইনটিফিক বুলি ক'ব পাৰি যিহেতু এয়াৰ পাচ হৈ থাকে বা গোটেই ভৰিটো আৰাম লাগি থাকে জীনছ্ এটা পিন্ধিলে যেন টাইট ফীল হয় বহুত টাইট টাইট ফিটিং জীনছ্ আমাৰ অভ্যাস নোহোৱা নহয় জীনছ্ পিন্ধাৰ অভ্যাসটো আছে বাৰু কিন্তু ভাল জীনছ্ কিছুমান আছে কম্ফৰ্টেবল জীনছ্ যেনেকে বহুত দামী দামী জীনছ্ আপোনাৰ এটা জীনছ্ কিনিলে আপোনাৰ পঁয়ত্ৰিছশ টকাৰ পৰা মানে ওপৰলৈকে আৰু ধৰক বাৰ হাজাৰ তেৰ হাজাৰ টকীয়া এনেকুৱা জীনছ্ কিছুমানো পোৱা যায় মই অৱশ্যে ইমান দামী জীনছ্লৈ যোৱা নাই এই ধৰক তিনি হাজাৰ চাৰি হাজাৰ ভিতৰত কিনি পাইছোঁ হ'লেও সেইবিলাক পিন্ধি কিন্তু আৰাম লাগে মানে ইমান কিন্তু ঠাণ্ডা দিন গৰম দিন বুলি কথা নাই জীনছ্টো মানে সদায় ইউজ কৰিব পাৰি আচলতে সেইটো বস্তু অৰিজিনেলি এইটো আমেৰিকান ষ্টাইল আছিলে এতিয়া আমি সৰুতে সেইবিলাক জীনছ্ চীনছ দেখা নাছিলোঁ এতিয়া কলেজৰ লেভেলত পাইছোঁ ধৰক আপোনাৰ আজি পৰা ধৰক পঁয়ত্ৰিছ বছৰমান হ'ল পঁয়ত্ৰিছ বছৰমান আগত তাৰপাছত দেখিছোঁঁ আমি জীনছ্ কিছুমান ওলাইছে নীলম জীনছ এনেকে আমেৰিকান জীনছ এনেকে বেলেগ নাম থাকিছিল তাৰপিছত লেভিছ তাৰপিছত এনেকে জীনছবিলাক আহিছিলে আৰু সেই জীনছবিলাকৰ দামটো কিছু বেছি আছিল দামী জীনছ আৰু সেইবিলাকত আমি তেতিয়া কলেজত পঢ়ি থাকোতে এবাৰ আমি তেনেকে দুৰ্গা পূজা বা বিহুৰ সময়ত তেনেকে জীনছ এটা ল'বলৈ মন যায় মানে তেতিয়া ইফালে সিফালে পইচা গোটাই মেলি জীনছ এটা যেনে তেনে ল'ব পাৰিলে আপোনাৰ হৈ গ'ল আৰু এই তিনি চাৰি বছৰলৈ চিন্তা নাই আৰু মানে জীনছটো ইমান মানে কাপোৰটো বহুত ডাঠ হয় আৰু ঠাণ্ডা দিন গৰম দিন সদায় পিন্ধিব পৰা যায় আকৌ বজাৰলৈ ওলাই গ'লো তেতিয়াও পিন্ধিব পৰা যায় ক'ৰ'বাত ফুৰিব গ'লো বাহিৰত পিকনিক খাব গ'লো তেতিয়াও পিন্ধি যাব পাৰি মানে তাৰ মানে মানে তাক কৈ শেষ কৰিব নোৱাৰি জীনছটো সঁচাকে ভাল মানে আৰু মোৰ চাৰ্ট এটাও আছিলে জীনছৰ নীলা জীনছ তাত লিখা আছিলে ইউ এছ আৰ্মি সেইটো সময়ত কি ফেশ্বন আমাৰ কি ধুনীয়া লাগে সেইটো পিন্ধি তলত চেপা জীনছ আৰু ওপৰত আপোনাৰ চাৰ্ট জীনছ লিখা থাকে ইয়াত পকেট দুটা থাকে আৰু পকেটৰ চাইডত আপোনাৰ ধুনীয়াকে লিখা থাকে ইউ এছ আৰ্মি আৰু সেই ফেশ্বনটোৱে মানে হাত কোচাই লৈ পেলাই এবাৰ পিন্ধি একবাৰ কলেজৰ ফালে গুচি গ'লে আৰু দিনটো আৰু মানে ভাল লাগি যায় আৰু দিনটোৰ কাৰণে মানে মজা হৈ গ'ল আৰু সেইটো সেইটো ড্ৰেছ মানে খুব কি বুলি ক'ম এটা এটা মানে হেৰি আছিল আৰু ষ্টেণ্ডাৰ্ড এটা আছিল সেইটো সময়ত তেনেকুৱা পিন্ধি পেলাই আৰু তাৰ লগতে লী শ্বু বুলি এযোৰ জোতা পাইছিল তেতিয়া জোতা সেইযোৰো আকৌ কাপোৰৰে কাপোৰৰে জোতাযোৰ হয় খালি শ্ৱুলটো অকমান প্লাষ্টিক টাইপ ফাইবাৰ টাইপৰ সেই কাপোৰটো সেই শ্বুযোৰ শ্বু শ্বুযোৰৰ দামটো বেছি নাছিল দামটো খুব বেছি তেতিয়াৰ দিনত আপোনাৰ আশী টকাৰ পৰা এশ টকাৰ ভিতৰত সেই জোতাযোৰ পায় আৰু আমাৰ কলেজীয়া লাইফত আমি সেইযোৰ যথেষ্ট আমাৰ কাৰণে পিন্ধি আৰু আমি সেই সময়ত আমি ইফালে সিফালে চিনেমা চাবলৈ যাওঁ ক'ৰ'বাত বন্দনা হলত চিনেমা চাওঁ অনুৰাধাত চিনেমা চাওঁ তাৰপাছতে সেইবিলাক কাপোৰ ফেশ্বন চলিছিল আমাৰ দিনত এই এতিয়াৰ কথাটো হ'ল এতিয়াতো আৰু দিনক দিনে কাপোৰৰ হেৰি বদলি হৈ আহিছে এতিয়া ধৰক আমাৰ যিটো মহিলাসকলৰ কথা আপোনাৰ পাট চিল্ক এইবিলাকৰ মূল্যটো বহুত অধিক হৈ গৈছে তেওঁলোকে তাতকে আপোনাৰ আজিকালি এটা ফেশ্বন ওলাইছে আপোনাৰ মিৰি মিৰি কাপোৰ বুলি কয় কি নাম আছিলে এইটো মিৰি মিৰি মিৰি সূতাটোৰ নাম কি নামটো পাহৰিছোঁ মই সেইটো আজিকালি সহজলভ্য হৈ পৰিছে অসমীয়া মহিলাসকল হওক বা বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলৰ মহিলাসকলে সেই কাপোৰবিধ বহুত বহুলভাৱে বৰ্তমান ইউজ কৰে ব্যৱহাৰ কৰে কাৰণ তাৰ মূল্যটো খুব বেছি নহয় আৰু বস্তুটো দেখিবলৈ বৰ সুন্দৰ বিভিন্ন ধৰণৰ কাজ কৰা আছে তাত মানে সূতাৰে কাম কৰা আছে তাৰ ফুলবিলাক বৰ ধুনীয়া দেখিবলৈ কালাৰ কম্বিনেচন বিলাক বৰ ধুনীয়া দেখিলে মানে বৰ আকৰ্ষণীয় আৰু মহিলাসকলে বিভিন্ন কালাৰফুল কাপোৰ পিন্ধি কেতিয়াবা ভাল পায় তেওঁলোকে সেই কাপোৰ বিলাক পিন্ধে আজিকালি ফেশ্ৱনটো সেইটো এটা ভাল মানে ব্যৱসায় চলি আছে এটা মহিলাৰ মাজতে হৈছে এইটো এতিয়া ধৰক ধেমাজি তাৰ পিছত বিভিন্ন লখিমপুৰ ধেমাজি এনেকুৱা ধৰণৰ বিভিন্ন ঠাইত এই কাপোৰবোৰ বিলাকৰ বোৱাৰ কিছুমান শাল আছে সেই শালবিলাকত সেই কাপোৰবিলাক তেওঁলোকে নিজে বিভিন্ন ধৰণৰ মানে তাঁত বৈ মেলি তাতে কাপোৰ বিলাকৰ ডিজাইন কৰে তেওঁলোকে ডিজাইন কৰি পেলাই বিভিন্ন আমাৰ অসমৰ বিভিন্ন ঠাইলৈ তেওঁলোকে বিভিন্ন দোকানলৈ বিপণীলৈ পঠাই দিয়ে আৰু কিছুমান হকাৰ আছে তেওঁলোকৰ সেই হকাৰবিলাকেও কেতিয়াবা সেই কাপোৰবিলাক লৈ মানুহৰ ঘৰে ঘৰে কাপোৰবিলাক দেখাই কিছুমান পাৰ্মানেণ্ট কাষ্ট'মাৰ থাকে তেনেকুৱা তেওঁলোকক তেওঁলোকৰ লগত কথা পাতি লৈ তেওঁলোকে আহি আহি বা কিছুমান অনুষ্ঠান বিলাক যেনে ধৰক কোনোবা এটা ডিচি অফিচ কোনোবা এখন স্কুল কোনোবা এখন দোকান বা তেনেকে আনি আনি তাত তেওঁলোকে দেখুৱাই শ্ব' কৰে বা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী মূলক আজিকালি হেৰি বিলাক হয় চৰকাৰীভাৱে মেলা কিছুমান হয় সেই মেলা বিলাকলৈকো তেওঁলোকে এই বস্তুবিলাক বিভিন্ন ধৰণৰ কালাৰফুল কাপোৰবিলাক লৈ আহে তাতো সিহঁতে ভাল বজাৰ এখন পায় গতিকে ফেশ্বনবিলাক দিনক দিনে বদলি হৈ গৈ আছে বেলেগ বেলেগ ফেশ্বন আহি আছে কাপোৰ কানি বদলি হৈ গৈ আছে সূতাৰ কোৱালিটিবোৰ বেলেগ হয় গৈ আছে এতিয়া পাট মুগাৰ কথা ক'বলৈ গ'লে আপোনালোকে এতিয়া বহুত মানে ৰেয়াৰ হৈ গৈছেগে পাট মুগা আগৰ যিটো সূতা পোৱা গৈছিল সেই সূতাটোৰ কোৱালিটিটো আজিকালি খুব কম পৰিমাণে যিহেতু বজাৰত বহুত মূল্যত কিনিবলগীয়া হয় গতিকে তাৰ চাহিদাটো ক্ৰমান্বয়ে কমি গৈছে মানুহে খুব স্পেচিয়েল অ'কেজন যেনে বিবাহ বা তেনেকুৱা কিবা অ'কেজনতহে তেওঁ সেই কাপোৰবিলাক কোনোবা ঘৰৰ বিয়া থাকিলে তেতিয়া কিনে এযোৰ কিনিলে আকৌ ধৰক দুবছৰ তিনি বছৰলৈ হৈ গ'ল আকৌ যদি বিয়া এখন আহিল বা তেনেকুৱা ধৰণৰ উৎসৱ পাৰ্ৱণ কিবা আহিল তেনেকুৱা সময়ত তেওঁলোকে পোন্ধৰ হাজাৰ বিছ হাজাৰ দিয়ে এযোৰ কাপোৰ পাটৰ কাপোৰ কিনিব পাৰি